অ হেল্ল' অ' ফোন কৰিছিলে আপুনি অ হয় হয় মই প্ৰতিদিন টাইমৰ পৰা কৈ আছোঁ সৰ্বানন্দ বৰাই

অ' কিহৰ ওপৰত ক'ৰ পৰা ক'লে আপুনি

হয় হয় হয় হয় হয় হয় অ আপুনি এনে মই নিউজটো দিয়াটো ডাঙৰ কথা নহয় কিন্তু প্ৰথম কথা হ'ল আপুনি তাৰ আগতে আপুনি এ এই ইয়াৰ বিধায়কক আপুনি জনাইছিল নেকি কথাখিনি কা কাৰবাৰ লগত তেনেকৈ ডিস্কাছ কৰিছিল নেকি জনাইছিল নেকি

হয় সেইটো আপোনালোকেতো বৰ ভাল কথাই কৈছে কিন্তু কথাটো এনেকুৱা হৈছে এই ইমান দিনে ইমানখিনি ৰাস্তাটো তেনেকুৱা হ'ব নালাগিছিলে কাৰণ ইয়াৰ বিধায়কজন যিহেতু আপোনালোকৰ সমষ্টিৰেই এ গতিকে তেখেতে কামখিনি চকু কাণ দিব লাগিছিলে ৰাস্তাটো যদি ইমানেই বেয়া হৈ গৈ আছে আপুনি এটা অ কওকচোন

হ'ব ঠিক আছে মই ভাবিছিলোঁ মই ক'ম বুলি গতিকে আপোনালোকে কোনদিনা আপোনালোকে আপোনালোকৰ যিখিনি মাৰৱাৰী ৰাইজ সেইখিনি কোনদিনা গোট খায় একেলগ হৈ পেলাই এই যোনখিনি জেগাত অতি বেছি বেয়া সেইখিনিতে আপোনালোকে এখন মিটিং আকাৰে মানুহখিনি গোট খাওক তালৈকে কিমান সময়ত দিয়ে কি কথা মোক সবিশেষ জনাব সেই দিনাখনেই মই যাম বা মোৰ লগৰ আৰু দুই তিনিটা চেনেল আছে তেখেতসকলকো মই লগতে লৈ গৈ পেলাই নিউজটো কৰিমগৈ বুলি ভাবিছোঁ গতিকে আপোনালোকে মাত্ৰ অ প্ৰায় বয়োজ্যেষ্ঠ মানুহকেইজনমানৰ সৈতে আলোচনা কৰি তেনেকৈ এ আপোনালোকে এ হেৰি এখন মিটিং আকাৰে কিবা এটা কৰক কোনদিনা কৰিব মাত্ৰ মানুহখিনি গোট খাব

এ তিনিটা মান বজাত তিনিটা মান বজাত আমাৰ এখন মিটিঙো আছে অকণমান এঘাৰটা মান বজাত নোৱাৰিনে হয় নেকি হয় হয় আছে আছে আমাৰ লগতে থাকে সেইকেইজনকো মই লগতে লৈ যাম আ মাত্ৰ আপোনালোকে মানুহকেইজন গোটাব আৰু একেলগে হৈ পেলাই এ থাকিব আমি গৈ পেলাই আমি নিউজটো কৰি থৈ আহিমগৈ অ ভাল বাৰু দিয়ক অ হয় হয় হয় হয় হ'ব হ'ব হ'ব চিন্তা কৰিব নালাগে আমি যাম আৰু অ